হেল্ল' অঁ কচোন

যাব পাৰি খালী মোৰ হাতত পইচা কম আছে নহয় অঁ বাইকখন খুজি চাম দেউতাক কি কয় বা কেইটামান বজাত যাবি অঁ চাৰি পাঁচটা বজাত যাবি নহ্ অঁ এই লগৰকেইটাক মাতিলি নেকি ফোন কৰি অঁ ভাত খালি অঁ অঁ জয়দৌল চাবিগৈ নেকি লগতে অকণমান খোজ কাঢ়িব লাগিব নাই নহ্

পিছে কি পিন্ধি যাবি আজি মো মোৰ এতিয়া কাপোৰখিনি ধুই দিলে নহয় মায়ে টি ছাৰ্ট এটা দিবিচোন আজি পিন্ধি যাবৰ কাৰণে অঁ মানে জোতাযোৰ বাৰু আছে বাৰু পেণ্টটো হৈ যাব তই টি চাৰ্ট এটা দিলে হ'ব অকল মোৰ বাইকখন মই ধুই লওঁ ধুই পেলাই অঁ তাকে এতিয়া তাকেই চিন্তা কৰিছোঁ এতিয়া কি খালে ভাল হ'ব মানে পেটটোও বৰ ঠিক নহয় মোৰ মানে যিটি মানে ফাষ্টফুড খাব নোৱাৰোঁ অঁ তই তই অকল চাহ টাহ খাব পাৰিবি চাগে খাব লাগিব তাকে সেইকাৰণে ওলাইছো আজি সেইকাৰণে ওলাইছোঁ বন্ধ বাৰ জয়সাগৰ কলেজৰ ছোৱালীকেইজনী বা আহি ঘূৰিয়ে ফুৰে অঁ বাৰু হ'ব ওলা